কৃষ্ণ আমাক সমাজ সেৱাৰ বিষয়ে কিছু শিকাইছে আমি কি আমি শিকিছোঁ কৃষ্ণ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি মহাপুৰুষ গুৰুজনাৰ নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আমি একশৰণ নাম ধৰ্ম হৰিনাম আমি আমাৰ আই সমস্ত বা সমস্ত শিশুসকল যুৱক যুৱতী সমস্তকে লৈ আমি গুৰুজনাৰ ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ ক্ষেত্ৰত আগবঢ়াই যাওঁ আৰু আমাকো আমাৰ যিসকল আমাক বহুতো গুৰুজনাৰ নীতি আদৰ্শৰে আগবঢ়াই লৈ গৈছে আৰু আমি উঠি অহা প্ৰজন্ম আজি যিসকল নতুন বোৱাৰী যুৱক যুৱতী সেইসকলকো আমি তেওঁলোকক গুৰুজনাৰ নাম ধৰ্মৰ ক্ষেত্ৰত আগবঢ়াই নিয়া আমি গঢ় দিবৰ বাবে চেষ্টা চলাইছোঁ আৰু আমি অন্য দেৱী দেৱ আমি পূজাত আমি বৰ্তি নহয় কাৰণ আমি এক ঈশ্বৰক আমি সেৱা কৰোঁ ভগৱন্তক আমি হৃদয়ত স্থিতি কৰি গুৰুদেউৰ নাম চাৰি বস্তু হৃদয়ত স্থিতি কৰি আমি গধান গধূলি পুৱা গধূলি আমি গুৰু গৃহত নিজৰ নিজৰ গুৰু গৃহত আমি ধূপ ধূনা লগাই আমি নাম প্ৰসংগ কৰোঁ কীৰ্তন পাঠ কৰোঁ আৰু আমি আমাৰ ঘৰৰ যিসকল কণ কণ শিশু আছে সেইসকলক আমি গুৰু গৃহলৈ লৈ আমি তেওঁলোকক পোহৰলৈ আগবঢ়াৰ ক্ষেত্ৰত আমি যত্ন কৰোঁ আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহাপুৰুষ গুৰুজনাই দি থৈ যোৱা সেই একশৰণ নাম ধৰ্ম তেখেতে লিখি থৈ যোৱা কীৰ্তন দশম আমি সদায় আমি পাঠ কৰোঁ আমাৰ নিজৰ গুৰুগৃহত আমাৰ শংকৰ সংঘৰ আইসকলৰ এখন কল্যাণ সমিতি আছে সেই কল্যাণ সমিতিতে আমি আমাৰ সভানেত্ৰী সম্পাদিকা আছে তেখেতসকলে এখন বছৰেকত আমাৰ তিনিখন কাৰ্যনিৰ্বাহক চলে সেই কাৰ্যনিৰ্বাহকত আমি সমস্ত আইসকলক দূৰ দূৰণিৰ পৰা আমি নিমন্ত্ৰণ কৰোঁ চিঠি দিওঁ নিজেও গৈ মাতি আনো যুৱক যুৱতীসকলক মাতি আনো শিশুসকলক মাতি আনো আমাৰ গুৰুজনাই দি থৈ যোৱা চাৰি পুথি সেই চাৰি পুথিৰ ওপৰত আলাপ আলোচনা হয় গুৰুজনাই যি চাৰি পুথিত যিখিনি নিয়ম লিখি থৈ গৈছে সেই নিয়মখিনি আমি সমস্ত যুৱক যুৱতী শিশুসকলক আমি সেইখিনি প্ৰচাৰ কৰি আমি দেখুৱাই দিওঁ যাতে তেওঁলোকেও এখন বহল সমাজত তেওঁলোকে বক্তা হিচাপে উপনীত হয় বুলি আমি আশা কৰোঁ ভগৱন্তৰ ওচৰত সেৱা কৰোঁ গুৰুজনাৰ যি নাম ধৰ্ম আমি প্ৰতি বছৰে তেওঁৰ গুৰুজয়ন্তী হিচাপে আমি পালন কৰোঁ কৃষ্ণ জন্মাষ্টমী আমি সেই তেনেধৰণে গুৰুজনাৰ নীতি আদৰ্শতে আমি পালন কৰোঁ আমি অন্য দেৱী দেৱ পূজা নকৰোঁ যদিও আমি তেওঁলোকক সেইখিনি শিকাই আগবঢ়াই নিবলৈ আমি অশেষ চেষ্টা কৰোঁ যাতে কণ কণ শিশুসকলেও সেইখিনি আমি যেনেধৰণে বৰ্তি নোহোৱাত তেওঁলোকৰ যাতে সেইখিনিত সেইখিনিত তেওঁলোকে পালন নকৰে এই গুৰুজনাৰ ধৰ্মটো যাতে তেওঁলোকে পোহৰ কৰি তুলিব পাৰে আগলৈ বৈবাহিক জীৱনত তেওঁলোকেও শুদ্ধ ধৰ্ম প্ৰচাৰ কৰি তেওঁলোকেও আগবঢ়াই নিব পাৰে সমস্তকে আমি সেইখিনি পৰামৰ্শ দিওঁ আৰু আমিও আমাৰ ওপৰত যিখিনি আইসকল আছে বাপসকল আছে সেইসকলেও আমাক পৰামৰ্শ দিয়ে আমি সেই পৰামৰ্শ মানি চলোঁ গুৰুজনাৰ নাম ধৰ্ম এখন সমস্ত যাতে উপকৃত হয় গুৰুজনাৰ তেখেতে তেখেতৰ শিষ্য আছিলে মাধৱদেৱ মাধৱদেৱে নামঘোষাত যিখিনি প্ৰাৰ্থনা লিখি থৈছে সেই প্ৰাৰ্থনাখিনি আমি শিশুসকলক শিকাও আৰু আমাৰ নাম নামঘৰত নাম পাতিলেও আমি শিশুসকলক আমি লৈ যাও শিশুসকলক আমি সেইখিনি দেখুৱাও যাতে তেওঁলোকেও এইখিনি এনেধৰণে প্ৰচাৰ প্ৰসাৰ কৰিব পাৰে আমি আইসকলে সমস্ত আমি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আমি নতুন বোৱাৰীসকলক আগবঢ়াই লৈ যাওঁ মাধৱদেৱে লিখা বৰগীতসমূহ আমি সেইখিনিও আমি পঢ়ি সমস্ত নতুন নতুন বোৱাৰীবিলাকক আমি শিকাও যুৱক যুৱতীসকলক শিকাও গুৰুজনাৰ যিখিনি বৰগীত সেইখিনি আমি আলোচনা কৰোঁ তেওঁৰ ক'ত জন্ম হৈছিলে ক'ত মৃত্যু হৈছিলে তেওঁ কেনেধৰণে তেওঁৰ লগৰ যিসকল শিষ্য সেইসকলক লৈ ধৰ্ম প্ৰচাৰ কৰিছিলে সেইখিনি আমি যুৱক যুৱতীসকলক শিকাও মহাপুৰুষ গুৰুজনাক যে তেখেতে কেনেধৰণে ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু ৰজা নৰনাৰায়ণ ৰজাকো তেওঁ কেনেকে শৰণ দিছিলে সেইখিনি আমি তেওঁলোকক বহলভাৱে আমি বুজাই দিওঁ ভোজন গুৰুজনাৰ যিখিনি তেওঁৰ আদৰ্শ শুদ্ধ ধৰ্মত যাতে আমি সমস্ত বাপ আই সমস্ত আৰু শিশুসকল যুৱক যুৱতী নতুন বোৱাৰীসকল লগ লৈ আমি সেইখিনিৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়াই নিওঁ আৰু আমাক বাপ সমস্তই দিয়া পৰামৰ্শ আমি মানি চলোঁ কৃষ্ণ আনটো